অ' কি কৰিছা অঁ কাম কৰি থকা নাইতো এই মই এনেই বহিহে আছোঁ

অঁ মই বোলো সেই পৰহিলৈ যে হেৰি ৰাতুলহঁতৰ ঘৰত যে ৰিং চেৰিমণি আছে যাবানে কি যাম যাম আমি কি কিমান সময়ত যাওঁ হেৰি সময়টো ক'বাচোন অঁ তুমি ফোন এটা কৰিবা মোলৈ যোৱা ওলোৱা আগে আগে ফোন এটা কৰিবা অঁ অঁ হেৰি বিয়ালৈ কি পিন্ধিবা

চামগৈ বাৰু মোৰ তাকে এযোৰ আছে মই বজাৰ নাই কৰা বাৰু বিয়ালৈ বুলি এই থকা এযোৰ থকা এযোৰকে পিন্ধি যাম আৰু খালি ফোন এটা কৰিবা দেই যোৱা আগে আগে